হেল্ল' অঁ অই কি কৰিছ অঁ ভাল অঁ মোৰ ভালেই মানে মোক সহায় এটা লাগিছিলে অঁ সেইকাৰণে ফোন কৰিছিলোঁ অঁ মই মানে সেই বেলেগ এজেগালৈ আহিলোঁ যে প পতিয়া গাঁৱৰ পৰা মানে এ চৰাইবাহীলৈ আহিলোঁ নহয় সেইকাৰণে মোৰ বিদ্যুৎ পৰিষ পৰিষদৰ লগত যোগাযোগ কৰিব লাগিছিলে অঁ মোৰ মানে আগৰটো সেই লাইটৰ আগৰটো কানেকশ্যনেই হৈ আছে নহয় ইয়াত ইয়াতো হৈছে তাতো হৈছে এতিয়া নতুনটোহে দিব লাগিছিলে অঁ তই সহায় কৰিব পাৰিবিনে অঁ মোৰ মানে হেৰি দিব লাগে নতুন ঠিকনাটো দি দিব লাগে ফোন নম্বৰটোতো আছেই ফোন নম্বৰটো ইমেইল আই ডিটো সেইখিনি দি পেলাই বিদ্যুৎ পৰিষদৰ ৱেবছাইটত এটা অনলাইন আছে তাত অনলাইনত প পত্ৰখন পূৰণ কৰিব লাগে অঁ এইখিনি মোক সহায় কৰচোন অঁ ঠিক আছে অঁ